ভ্ৰমণকাৰী হিচাপে আচলতে মহিলা হিচাপে বহুতো প্ৰত্যাহ্বান আছে কিয়নো যদি আমি ক'ৰবাত ফুৰিবলৈ যাওঁ তেতিয়াহ'লে সকলো ঠাইতে প্ৰস্ৰাৱগাৰৰ কোনোধৰণৰ সু ব্যৱস্থা নাথাকে তেল ডিপু অথবা হোটেলবিলাকতহে আচলতে প্ৰস্ৰাৱগাৰৰ সুবিধাটো থাকে সেইকাৰণে মহিলাসকলৰ বাবে ই এক খুবেই অসুবিধাৰ বিষয় আৰু যদিহে আমি কোনো পাহাৰীয়া ঠাইত কেম্প কৰিবলৈ যাওঁ তেতিয়াহ'লে এই অসুবিধাৰ আমি সন্মুখীন হ'মেই প্ৰস্ৰাৱগাৰ অবিহনে আচলতে আমাৰ মহিলাসকলৰ খুবেই অসুবিধা হয় পুৰুষসকলৰ বাৰু অকণমান ইমানো অসুবিধা নহয় কিন্তু মহিলাসকল ইয়াৰ বাবে বেছি অসুবিধাত পৰে আৰু যদি আমি খাদ্যৰ বিকল্পৰ কথা কওঁ তেতিয়াহ'লে যদি আমি কিবা কাৰণে ভেজিটেৰিয়ান হওঁ তেতিয়াহ'লে আমি তাতে যিসমূহ ভেজ খাদ্য সেইসমূহ পাবলৈ খুবেই কঠিন হয় আজি যদি পাহাৰীয়া ঠাই হয় তেতিয়াহ'লে আমি নিজেই নিজৰ খাদ্য লগত লৈ যাবলগীয়া হয় তাতে কোনো খাদ্যৰ সুবিধা নাথাকে যদিহে আমি কোনো আমি অভয়াৰণ্য জাতীয় ঠাইলৈ ভ্ৰমণ কৰিবলৈ যাওঁ তেতিয়াহ'লে তেনে ঠাইতো আচলতে খাদ্যৰ খুবেই অসুবিধা হয় সেইসমূহতো খাদ্যৰ বিকল্প হিচাপে আমি বিচাৰিবলৈ আমাৰ অসুবিধা হয় আমি ফল মূল ইত্যাদি খাবলগীয়া হয় গতিকে অন্যান্য খাদ্য আমি পাবলৈ অসুবিধা সন্মুখীন হয় আৰু অত্যাৱশ্যকীয় যদি সেৱাৰ কথা কওঁ কোনোবাখিনিত হয়তো ফোনৰ নেটৱৰ্কটোৱেই নাথাকে বা হয়তো ক'ৰবাখিনিত কাৰেণ্টৰ কোনো সুবিধা নাই ইলেক্ট্ৰিচিটিৰ কোনো সুবিধা নাই বা পানীৰ কোনো অসুবিধা বা সুবিধা নাইকীয়া হয় গতিকে সেইকাৰণে এই সুবিধাসমূহ আমি ভ্ৰমণকাৰী হিচাপে যথেষ্ট কেতিয়াবা অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়